দাদা এই ৰাস্তাৰে যে আপুনি আনিলে এতিয়া আমাৰ গৈ পাওঁতে বাৰু কিমান সময় লাগিব নহয় মানে মোৰ আচলতে আজি বৰ বিশেষ কাম এটাৰ কাৰণে মই ওলাই অহিছিলোঁ এতিয়া ৰাস্তাটো বাৰু ঠিকেই আছে মেৰামতিৰ কাৰণে আমি ইফালেদি আহিলোঁ কিন্তু বৰ বেছি পলম হৈ গ'লেও আকৌ মোৰ অসুবিধা হ'ব দাদা অলপমান যদি পাৰে আপোনাৰ যদি অসুবিধা নহয় অলপ বাৰু অলপ জোৰকৈ চলাব নেকি তাৰমানে মোৰ বেছি পলম হৈ গ'লে অলপমান দিগদাৰী হ'ব যিহেতু সেইকাৰণেহে মই আপোনাক কৈছোঁ বেয়া নাপাব

অলপ যদি কম সময় লাগে ধৰক মানে মই আৰু বিছ মিনিটৰ ভিতৰত পাবলগীয়া গতিকে বিছ মিনিটৰ কৈ যদি অলপমান সোনকালে হয় তেতিয়া ভাল হয় আৰু মানে তেতিয়া বৰ বিশেষ সুৰা সুৰি নহ'ব সেই গতিকে দাদা অলপমান যদি পাৰে আপুনি অকণমান মোক সোনকালে পোৱাই দিব